হয় মই বাদ্যযন্ত্ৰ বজাওঁ মই বজাওঁ মানে মই পকেটতে মই গীটাৰ বজাই ভাল পাওঁ বা তবলা বজাই ভাল পাওঁ বা এনিথিং ড্ৰাম ছেট বজাই ভাল পাওঁ ছ' যেতিয়া মই এই বস্তুটো বজাওঁ তো মোৰ কিবা এটা মানে ব্ৰেইনটোকে ফ্ৰেছ টাইপ লাগি থাকে বা কিবা ইউনিক ষ্টাইল লাগি থাকে ছ' মানে বজাওঁ আৰু বজোৱা টাইমখিনি মই ট'টেলি মানে নিজকে অকলশৰীয়া মানে অকলশৰীয়া কৰিব বিচাৰোঁ ট'টেলি মই মিউজিকৰ লগত মানে থাকিব বিচাৰোঁ বেছি টাইম বজালে মোৰ বেছি ভাল লাগে বা মই কিবা এটা ম'মেণ্টছ্ ফিল মানে ফিল কৰোঁ যেতিয়া মানে মুডটো অফ হৈ থাকে তেতিয়াও মই কেতিয়াবা মানে বজাওঁ বা কেতিয়াবা যদি ভাল লাগি থাকে তেতিয়াও মই মানে বজাওঁ এনিথিং যিকোনো ক্ষেত্ৰত মোৰ এইটো বস্তু ভাল লাগে কাৰণ কিয় কিবা এটা মানে ফিল এটা আছে যিটো মানে মানে একদম ভিতৰৰ পৰা আহে ছ' এই ফিলটো অহাৰ বাবে মই হয়তো বেছি কনচেপ্টটো বেছি ফ'কাছ দিব পাৰোঁ বা এনিথিং যিকোনো ছ' এই বাদ্যযন্ত্ৰ অঁ মই শিকিব বিচাৰোঁ কিন্তু মই শিকিছিলোঁও ছাগৈ মই গীতাৰটো শিকিছিলোঁ বা মিউজিকটো শিকিছিলোঁ যেতিয়া মই স্কুলত পঢ়ি আছিলোঁ তো তবলাটো মই শিকিছিলোঁ তো তবলাটো তাৰে পৰাই জনা হৈছোঁ তাতে শিকি থকাখিনি সিহঁতে এনেহেনকৈ বস্তুখিনি ভাল লাগে আৰু মানে অলপ ইউনিক ষ্টাইল লাগে বাট প্ৰচেছটো ভাল লাগে শিকি ভাল লাগে বা বজাই ভাল লাগে কোনোবা এটা ক্ষেত্ৰত যিকোনো প্ৰচেছৰ ক্ষেত্ৰত ভাল লাগে আৰু স্পেচিয়েলি গিটাৰ বজাই বা ড্ৰাম ছেট বজাইছোঁ কিছুমান মিউজিক বা গান গোৱাৰ ব্যক্তিৰ লগত বজাইছোঁ বহুত মানে নিজকে মানে উৎসাহ আৰু হাই লেভেলৰ কনচাৰ্ট কৰাহেন পাইছোঁ যিটো মানে আমি মনে ভাবা মতে বিচৰাব পাৰোঁ বহুত ভাল লাগি যায় কিন্তু কিছুমান ব্যক্তিত মানে বহুত প্ৰব্লেম থাকে য'ত ফিল কৰিব নোৱাৰে এনে আৰু